ঐ কি কৰিছ অঁ আছো আমাৰ যাবি নাই কলেজৰ কালচাৰেল ফেষ্টিভেল মই যাম যোৱাটোৰে কিবা প্লেন শ্লেন পাৰ্টিচিপেট এই কৰা নাই তুমি কৰিছা নেকি আচ্ছা এ তোমাৰ লগৰখিনি যাবনে কি অঁ কলেজ ড্ৰেছ ন নে কিবা আউট ড্ৰেছত এলাউ কৰিছে নেকি অঁ আৰু আইডেন্টি কাৰ্ড লগাব লাগিব ন ৰাতি সোনকালে যাবানে আৰু দেৰিকৈ শ্ৱ' সময়ত যাবা প্ৰগেমটো চাগৈ গধূলি হ'ব ন নে অঁ আমাৰ ক্লাছৰ কোনে কোনে কৰিছে জানো পাৰ্টিচিপেট অঁ মোকো কৈছিল দেই ৰ'হনে অঁ ডান্স ডান্স হেৰি পাৰ্টী ওলাইছোঁ বুলি তুমি নে কোন মইতো ভাবিছোঁ দহটামানত পোৱাকৈ যাম তাতে কোনোবা আহিবনি বুলি কৈছিলে যে অঁ সেইটো অলপ চামগৈ তাৰপাছত আৰু চাওঁ থাকি দিম আৰু গধূলিলৈকে এবাৰেই হয় অঁ ঠিক আছে ঠিক আছে দিয়াতেন অ'কে